হেল্ল' এইখন বিজুলী হয়নে হয় আপোনালোকৰ দোকানৰ পৰা মই এটা টি ভি কিনিছিলোঁ প্ৰায়ে ছমাহ সাত মাহমানৰ আগত হয় ভিডিঅ'কন টিভিটো কিনোতেতো মই দহ হাজাৰমান দহ হাজাৰ টকাই দিছিলোঁ কিন্তু তেতিয়াতো আপোনালোকে কৈছিলে টিভিটো মানে ভাল ইয়াতকৈ ভাল কোৱালিটি ক'তো নাপায় কোনো কম কমপ্লেন নাহে দুই এবছৰৰ গেৰান্টি দিলে কিন্তু কি হ'ল মোৰ টিভিটো ছমাহ হোৱাই নাই এতিয়া ছাউণ্ড বেয়া মাজে মাজে ন' ছিগনেল আহে তাত আকৌ কি হয় কেবুলডাল ধিলা লগোৱা লগে লগে চেৰচেৰ চেৰচেৰ মাতি থাকে মানে ভাল কোনো হেৰিয়ে অহা নাই দেখোন ভাল বস্তু বুলি কৈ আপোনালোকে ছমাহতে ইমান বেয়া হ'লে কেনেকৈ হ'ব কাৰণ ভাল বস্তু এটাইতো আপোনালোকে বিক্ৰী কৰিছোঁ বুলি মোৰ পৰা পইচা লৈছিলে ইমানখিনি আৰু এতিয়া মাজে মাজে ন' ছিগনেল আহে কিবা এটা চাবলৈ হ'লেও টিভিটো চালে মানে নিজৰে খং উঠা নিচিনা হৈ যায় কিন্তু এনেকৈ যদি হয় ধৰক আমিতো বেলেগকো ক'ম দোকানখনত বস্তু ভাল নাহে বা ভাল নহয় বুলি কিন্তু তেনেকৈ হ'লেতো ন'হব আপোনালোকেতো দিয়া সময়ত ভালেই দিছিল ভাল বুলি কৈতো মোৰ পৰা ইমানখিনি পইচা লৈ পেলাই আপোনালোকে টিভিটো মোক দিলে দিয়া পাছত ছমাহ নহওঁতেই যদি এনেকুৱা হয় তেতিয়াহ'লে কি কৰিম আপোনালোকে টিভিটো হেৰি কৰিব মোক টিভিটো ঠিক কৰি দিব কিন্তু এইটো ঠিক কৰাৰ বাবদ আকৌ আপোনালোকক মই পইচা দিয়া নহ'ব যোনখিনি বেয়া হৈছে আপোনালোকে ঠিক কৰি ভাল কৰি পেলাই মোক টিভিটো মানে ঘূৰাই দিব এবছৰৰতো গেৰেন্টি দিলেই গেৰেন্টিৰ কাগজখনো আছে বাৰু মোৰ লগত কিন্তু আপোনালোকে টিভিটো মোক যোনখিনি আকৌ ভাল কৰিব তাৰ কাৰণে কিন্তু মই পইচা নিদিওঁ কাৰণ আপোনালোকেতো মোক ভাল বস্তু বুলিহে মোক বেচিছিলে কিন্তু ছমাহ নহোঁতেই আপোনালোকৰ টিভিটো এতিয়া ইমান এটাৰ পিছত এটা সমস্যা ওলাই আছে ওলাই আছে টিভিটো দেখিলেই এতিয়া কিবা খং উঠা নিচিনা হৈ গৈছে আপোনালোকে ভাল বুলি কৈ মোক বেয়া টিভিটোহে দিলে নেকি